অঁ শুনিছনে হেৰি নহয় কথা এটা এই পৰহিলৈ কেন্দ্ৰীয় ৰঙালী বিহু চাবলৈ যাম বুলি কৈছিলি নহয় সেইদিনা মোক যাবি নেকি চাবলৈ অঁ মই আছোঁ নহয় নহ'লে এটা কাম কৰিবি আমাৰ ঘৰলৈকে আহিবি আমাৰ ঘৰতে তেতিয়া ওলাম দুইজনী তাৰ পাছত আমাৰ ঘৰৰ পৰা আমাৰ গাড়ীখন আছেই নহয় আমাৰ ঘৰৰ পৰা আমাৰ গাড়ীতে যামগৈ আৰু চাবলৈ তেতিয়াহ'লে একো নাই দে দেৰি হ'লে আমাৰ ঘৰতে থাকি দিবি আমাৰ ঘৰতে ভাত পানী খাবি আমাৰ ঘৰতে থাকি দিম বুলি মাক কৈ থৈ আহিবি আৰু হ'ব দে নহ'লে অঁ হ'ব নহ'লে আহিবি দে